চৰকাৰৰ ফালৰপৰা আমাৰ গাঁৱত স্বাস্থ্য সজাগতাৰ বিষয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰা হয় কৰে আমাৰ যিবিলাক স্বাস্থ্যকেন্দ্ৰ ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ সেইবিলাকত ভেকচিনেশ্যনৰ ব্যৱস্থা কৰে পলিঅ' পলিঅ' ব্যৱস্থা কৰে গৰ্ভত গৰ্ভৱতীসকলৰ বিভিন্ন ধৰণৰ বেজী দিয়া হয় আকৌ তাৰোপৰি আমাৰ গাঁৱে গাঁৱে যিহেতু আমাৰ যিখিনি পিৰিয়ডছৰ আমাৰ যিখিনি সময় সেই সময়খিনিত বৰ্তমানেও কিছুমান মানুহে ঘৰতে ব্যৱহাৰ কৰা কাপোৰ তেওঁলোকৰ পিৰিয়ডছৰ সময়ত ব্যৱহাৰ কৰে এই বাৰে বাৰে ব্যৱহাৰ কৰে আৰু সেই সম্পৰ্কতো আমাৰ স্বাস্থ্যৰ সজাগতাৰ বিষয়ে কাৰ্যসূচী পালন কৰে সেই বিষয়ত কয় যে আমাৰ সেই মাহেকীয়া হোৱাৰ সময়ত আমি সেই ঘৰৰ কাপোৰবোৰ আমি ব্যৱহাৰ কৰিব নালাগে যিবিলাক চেনিটেৰি পেডছ দিয়ে সেই পেডবিলাক আমি ব্যৱহাৰ কৰিব লাগে কাৰণ সেই পেডবিলাকত সেই পেডবিলাক ঔষধযুক্ত আৰু আমাৰ যিখিনি টক্সিন বাহিৰ হয় মাহেকীয়াৰ সময়ত সেই টক্সিনখিনি আমাৰ কাপোৰে সেইখিনি শুহি ল'ব নোৱাৰে কিন্তু আমাৰ চেনিটেৰি পেডছবিলাকে এই শুহি লয় আৰু তাৰপৰা আমাৰ ইনফেকশ্যন নহয় আমাৰ ইনফেকশ্যনৰ মানে হেৰি কম হয় ইনফেকশ্যনৰ সন্মুখীন আমি হ'ব লগা নহয় তাৰোপৰি আমাৰ গাঁও অঞ্চলত খুব মহ বেছি যিহেতু গছ গছনি বেছি বাঁহনি বেছি সেইকাৰণে মহৰ প্ৰকোপো বেছি আৰু এই মহৰ প্ৰকোপৰপৰা ৰক্ষা কৰিবলৈ মাজে সময়ে ডি ডি টি পাউদাৰ চটিয়াই ডি ডি টিয়ে ঘৰৰ চাৰিওকাষত ডি ডি টি চটিয়াই স্বাস্থ্যবিভাগে আহি ডি ডি টি ছটিয়াই ডি ডি টি ছটিয়ালে আমাৰ মহৰ উৎপাতৰপৰা যথেষ্ট সকাহ পোৱা যায় আৰু যিহেতু সেই ঔষধবিলাক ঔষধবিলাক স্বাস্থ্য বিভাগে প্ৰতিটো অঞ্চলতে প্ৰতি ঘৰতে দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেইমতেই সজাগতাৰ কাৰণে সেই ব্যৱস্থাবিলাক চৰকাৰে কৰিছে গাঁৱে গাঁৱে